এটা জাতিক পৰিচয় দিব হ'লে তাৰ মূলতে হৈছে এটা ভাষা আৰু

জাতিটোৰ দ্বিতীয়তে সেই জাতিটোক পৰিচয় দিবলৈ হ'লে দ্বিতীয় পৰিচয়টো হৈছে তেওঁলোকৰ সংস্কৃতিসমূহ গতিকে ভাষা আৰু সংস্কৃতি দুয়োটা বস্তু ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে জড়িত আৰু প্ৰত্যেকটো আচলতে জাতি বা জনগোষ্ঠীৰ মাজতে সংস্কৃতিসমূহ থাকেই তেওঁলোকৰ যিহেতু সংস্কৃতিসমূহেই এটা জাতিৰ পৰিচয় গতিকে সেয়া মৌখিকভাৱেতো প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত থাকেই কিন্তু সেই মৌখিক সংস্কৃতিসমূহ আমি স্থায়িত্ব প্ৰদান কৰিবলৈ হ'লে তাৰ সেই ক্ষেত্ৰত কিন্তু ভাষাটো অতি গুৰুত্বপূৰ্ণ কাৰণ এটা জাতিৰ ভৌতিক সংস্কৃতিয়েই হওক লোক পৰিৱেশ্য কলাৰ ক্ষেত্ৰতেই হওক আমি মৌখিকভাৱে সেয়া এজনৰ পৰা আনজনলৈ সদায় প্ৰচাৰিত হৈ থাকে কিন্তু যেতিয়া আমি তাক আমাৰ পাছৰ প্ৰজন্মৰ কাৰণে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিম তেতিয়া তাৰ ক্ষেত্ৰত কিন্তু মূল গুৰি ধৰিব ভাষাটোৱে গতিকে ভাষা নহ'লে আমি সেই গোটেই সেই বস্তুখিনি আমি ধৰি ৰখাটোত আমি সামৰ্থ্য নহ'ম গতিকেই দুয়োটাই এটা ওতঃপ্ৰোতভাৱে জড়িত গতিকেই এটা জাতিৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ সক্ এই সকলোসমূহৰ ক্ষেত্ৰত এটা ভাষাৰ অতি প্ৰয়োজন আছে